অ দাদা মই এই অৰিন্দমে ক'লোঁ

হয় হয় হয় হয় মোক আপোনাৰ এইটো কি কয় বিলাহী লাগিছিল তাৰপিছত আপোনাৰ তিঁয়হ লাগিছিল আৰু আপোনাৰ বৰ্তমান জি জি অ জিকা জিকাটো লাগিছিল

হয় হয় বৰ্তমান আপুনি তিয়ঁহৰ ৰেটটো জনাব পাল্লাটো কেনেকুৱাকৈ চলি আছে

জলকীয়াটোৰ প্ৰাইজটো বহুত বেছি হৈছে আমিতো আৰু ইয়াৰ পৰা লৈ বিকিব লাগিব ন' বজাৰত

হয় হয় হয় এতিয়া মোক আপুনি আপোনাৰ পৰা মই এতিয়া ল'ম ল'ম এতিয়া মোক লাগিব তিয়ঁহটো বিলাহীটো বিলাহীৰ প্ৰাইজটো কোৱা নাই আপুনি বিলাহীৰতো কৈ দিয়ক অ হ'ব হ'ব ঠিক আছে ঠিক আছে